হাঁহ কুকুৰা পুহিলে মানে মানুহৰ ঘৰখনত উন্নতি হৈ কিছুমান হাঁহ কুকুৰা পুহিলে ঘৰখনৰ কিছুমান মানুহ ওচৰ মানুহক দিবলে পাৰে ইজনীয়ে সিজনীক হাঁহ কুকুৰা দি সহায় কৰিব পাৰে হাঁহ কুকুৰা হাঁহক মুকলি কৰি থ'ব লাগে পানী সদায় চাফ চিকুণ কৰি দিব লাগে পানীটো পানী চাফ চিকুণকৈ দিব লাগে খাদ্য বস্তু সদায় চাফ চিকুণকৈ দিব লাগে বেজীটো মাহেকত দিবই লাগে এবাৰ হাঁহ কুকুৰা বেজীটো দিলে মানে কি হয় বেমাৰ আজাৰটোৰ কুকুৰা হাঁহৰ পুটককে বেমাৰটো নালাগে গাত কিছুমান কুকুৰাৰ ভৰি লেঙৰা হয় কিছুমান হাঁহৰ খাবলে মন নকৰে সেইবিলাক আইৰণ কমটি হোৱা আৰু ভিটামিন কমটি হোৱাৰ বাবে দিয়া হয় কিছুমান মানুহৰ হাঁহ কুকুৰাৰ ঘৰত পোহে হাঁহ কুকুৰাৰ ঘৰত পুহি কিছুমানে ঘৰখনৰ হাঁহ কুকুৰাৰ কণীৰে ঘৰখনত ইটোৱে সিটো কণীৰেও কামত দিয়ে ইজনে সিজনক কণী দি পোৱালি জগাব পাৰে হাঁহ কুকুৰাৰ ঘৰখনত হাঁহ কুকুৰা পুহিলে যেনেকে হ'লেও মানুহৰ উন্নতি এটা হয় কুকুৰা হাঁহৰ চাফ চিকুণ এটা সদায় চাফ চিকুণৰে ৰাখিব লাগে কুকুৰা হাঁহ আৰু কুকুৰাৰ কুকুৰা হাঁহক সদায় পানীটো বিশেষকে পানীটো সদায় চাফ চিকুণ কৰি দিব লাগে হাঁহ কুকুৰাৰ ওচৰ মানুহৰ হাঁহ কুকুৰা থাকিলে মানেও ইমান মেলি দিবলৈ নালাগে কুকুৰা হাঁহৰ পুটুককে বেমাৰে এফেক্ট কৰিব পাৰে সেই আচলতে সেইকাৰণে চাফ চিকুণকৈ থোৱা হয় কুকুৰাৰ কণী সদায় কণী গোটাই মেলি হ'লেও থৈও কণী জগাব পাৰি কুকুৰা হাঁহৰ হাঁহ কুকুৰা হাঁহৰ পোৱালি জগাই কুকুৰা হাঁহৰ টকা পইচাই পৰিব পাৰি কুকুৰা কুকুৰা হাঁহ পুহিলে মানুহৰ উন্নতি উন্নতিও হয় কুকুৰাৰ কুকুৰাৰ যেনেকে হাঁহ কুকুৰা পুহি কিছুমানে এতিয়া ঘৰখনত উন্নতি কৰিব পাৰি মাইকী মানুহ আমি এতিয়া মাইকী মানুহে কুকুৰা হাঁহৰ প্ৰতি বেছি গুৰুত্ব দিওঁ কিয় আমাৰ ঘৰুৱা কাম সেইবিলাকেই কুকুৰা হাঁহ পোহাৰ সেই কুকুৰা হাঁহ পোহাৰ ঘৰুৱা সেইবিলাকেই আৰু কুকুৰাৰ হাঁহৰ গঁৰাল বিশেষকে গঁৰাল এটাৰ প্ৰয়োজন হয় গঁৰাল গঁৰালত কুকুৰা হাঁহৰ সেইখিনি থ'লে মানে বিশেষকে ঠাণ্ডা দিনত ভাল কৈ থ'বলৈ লাগে ঠাণ্ডা দিনত কষ্ট পোৱা যায় হাঁহ কুকুৰাবিলাকে সদায় কুকুৰা হাঁহক সদায় গৰম দি ৰাখিব লাগে কুকুৰাৰ পোৱালি জগাই ইঘৰৰ সিঘৰক দি মেলিও ঘৰখন ওচৰা ওচৰি মানুহক দিও কুকুৰা হাঁহৰ হেৰি কৰিব পাৰি কুকুৰা হাঁহৰ বেছি হ'লে মানে বিক্ৰী কৰিবলৈও কৰি হ'লেও ঘৰখন চলিব পাৰি আৰু কুকুৰা হাঁহ সদায় মুকলি আকাশৰ তলত সদায় চাফ চিকুণকৈ ঘাঁহ বন সেউজীয়া শাক পাচলি খুৱাবলৈ লাগে খুৱাব লাগে কুকুৰাৰ সদায় সেউজীয়া শাক ঘাঁহ বন সদায় সিহঁতি পাখীৰ পাখীবিলাক সিহঁতৰ টাইত মজবুত হ'বলৈ আইৰণ পাবলৈ সদায় সিহঁতক ঘাঁহ পৰ্যন্ত খোৱাব লাগে আৰু ভিটামিন কেলছিয়াম তিনিমাহৰ মূৰত দিব লাগে বেজী তিনিমাহৰ বেজীটো বিশেষকে দিব লাগে নহ'লে বেজীটো নিদিলে কি হয় কুকুৰাৰ বেমাৰটো পুটকে এফেক্ট কৰে আৰু হাঁহ কুকুৰাৰ সদায় সদায় চাফ চিকুণ কৰি আৰু আৰু ভালদৰে ৰাখিব লাগে আমি কুকুৰাৰ এজনীৰ পৰা দুজনী হ'বলৈ আমি কুকুৰাৰ পুহিবলৈ আমি আৰম্ভ কৰোঁ ইজনী এজনীৰ পৰা দুজনী হ'বলৈ দুজনীৰ পৰা তিনজনী হ'বলৈ কুকুৰাৰ কণীও মানুহৰ বিশেষকে কুকুৰাৰ কণীও কামত আহে কিছুমান মানুহৰ কুকুৰাৰ কণী বিচাৰি ফুৰে কুকুৰাৰ কণী আজিকালিটো পোৱা নেযায়েই কুকুৰাৰ লোকেল কুকুৰা থাকিলে কি হয় কণী পোৱা যায় কণীৰ কণী পোৱা যায় কণী ইজনীয়ে সিজনীক দিবলে পাৰে কুকুৰা হাঁহৰ সদায় সদায় চাফ চিকুণ কৰি আৰু লেতেৰাৰ পৰা দূৰত ৰাখিবলৈ লাগে লেতেৰাৰ পৰা দূৰত ৰাখিব লাগে আৰু হাঁহ কুকুৰাৰ সদায় ভালদৰে খাদ্য খাদ্যসমূহ ভালদৰে দিব লাগে তিন টাইম চাৰি টাইম খাদ্য দিব লাগে কি হয় সিহঁতৰ হাঁহ কুকুৰাবিলাকো হয় বহুত ভোক লাগেতো সেই এনেদৰে আমি এদিনত তিনিবাৰ বা চাৰিবাৰকৈ দানাটো দিব লাগে আৰু হাঁহ কুকুৰা থাকিলে কি হয় ঘৰখনৰ বহু বস্তু লোকচান হ'লেও হাঁহ কুকুৰাই ভাত চাউল যিমান লোকচান হ'লেও হাঁহ কুকুৰাই খাই দিব পাৰে আৰু হাঁহ কুকুৰাৰ হাঁহ কুকুৰাৰ ঘৰখনত থাকিলে দেখিও শুৱনি লাগে আৰু আমাৰ মাইকী মানুহৰ কাম এটাই ঘৰখন হাঁহ কুকুৰাৰে ভৰি পৰক ৰাতিপুৱা দেখিও শুৱনি লাগে হাঁহ কুকুৰাবিলাকক আৰু চাফ চিকুণতাই সদায় ভৰি ভৰি থাকিব লাগে আৰু কেলছিয়ামটোৰ বিশেষকে কেলছিয়াম আইৰণ কেলছিয়াম সেইবিলাকতো তিনিমাহৰ মূৰত দিব লাগে বেজী বেজী সিহঁতক আৰু ওচৰ চুবুৰীয়াকটো দৰকাৰ হ'লে মানে কুকুৰা এজনী আন ইজনীয়ে সিজনক কুকুৰা দিবলে পাৰি এনেদৰে কুকুৰা পুহিবলৈ পোৱা যায় সেইদৰে মই ভাবিছো মই বিশেষকে ক'বলে ওলাইছোঁ হাঁহ কুকুৰা সদায় ঘৰখনত মানুহে পুহিও দুটকা এটকা কমাব পাৰে বিশেষকৈ আমি মাইকী মানুহৰ বিলাকৰ ঘৰত থাকোঁ সদায় কুকুৰা হাঁহ পুহি দুটকা ইনকাম কৰি ঘৰখন যেন চলাব পাৰোঁ সেনেদৰে আমি হাঁহ কুকুৰা পুহি এনেদৰে হাঁহ কুকুৰা আমি পুহিব বিচাৰোঁ সেইদৰে হাঁহ কুকুৰাৰ মুকলি আকাশৰ তলত আৰু ঘাঁহ বনেদি হাঁহ কুকুৰা মুকলি দৰে ভালদৰে চাফ চিকুণ কৰি ৰাখিব লাগে সেইটোৱে যেন মই বিচাৰোঁ ধন্যবাদ